প্ৰতিদিনে সদায় মই আধা ঘণ্টা বা মেক্সিমাম মই পোন্ধৰ মিনিট দৌৰোৱেই ৰাতিপুৱাই চাইটত যাওঁ দৌৰিলৈ সাততাত আহি যাওঁ মানে আমাৰ ঘৰৰপৰা যিহেতু দূৰ হয় ন সেইটো কাৰণে দৌৰ মই পাছবেলাও মাৰোঁ আগবেলাও মাৰোঁ দৌৰ মাৰি মাৰি মই আচাম পুলিচত গৈছিলোঁ কিন্তু মোৰ দুৰ্ভাগ্যৰ কথা মই তাত চিলেক্ট নহ'লোঁ

মই আচাম পুলিচ দিব গৈছিলোঁ নেগাঘাট ফিল্ডত

তাত মই এক ছেকেণ্ডৰ কাৰণে থাকি গৈছিলোঁ ৰানিঙত দৌৰ লগতে মই লং জাপ হাই জাপ স্পিং মৰিয়ে থাকোঁ আৰু আচলতে মানুহে কি হয় দৌৰ বুলিয়েই নহয় মানে এক্সাৰচাইজটো কৰি থাকিব লাগে এক্সেচাইজ কৰি থাকিলে আমাৰ নিজৰ কাৰণেও ভাল শৰীৰটো সুস্বাস্থ্য হৈ থাকে বা দৌৰ যেতিয়া আমি মাৰোঁ ন আমাৰ যেতিয়া দেহত পূৰা ঘাম ওলাই সেই ঘামটো ওলোৱাটোও ভাল দৌৰ মাৰিয়ে আছো মই মোৰ এটা লক্ষ্য আছে আচাম পুলিচৰ আসাম পুলিচত মই এবাৰ ইণ্টাৰভিউ দিছোঁ কিন্তু মই তাত সফল হ'ব নোৱাৰিলোঁ একো নাই আকৌ দিম মানুহে কেতিয়াও হাত সাৰি দিব নালাগে এবাৰ নহয় দহবাৰ কৰিব লাগে তাকে ভাবি মই আকৌ কৰিম দিম মই দৌৰ মাৰি আছো মোৰ লক্ষ্য এটাই মই খালী আচাম পিছত মানে তাত যদি মই কিবা এটা হ'ব পাৰোঁ মই বহুতে সুখী

তাত মই সফল হ'ব পাৰিলে মই নিজেই নিচেই আনন্দিত হ'ম কৰিব পাৰিলে ভাল এতিয়াও যাম মই এতিয়াও সদায় ৰেগুলাৰ গৈ থকা হয় ৰানিঙত গৈ থাকোঁ বাৰু আৰু দৌৰাটো মানে কি হয় আমি

বা চাকৰিৰ কাৰণে দৌৰিছোঁ সেইটো কথা নহয় মানে নিজৰ স্বাস্থ্যটো বেমাৰ আজাৰ নহবলৈ মানুহে দৌৰি থাকিব লাগে মই জনাত সেইকাৰণে মানুহে যিমান পাৰে দৌৰ মাৰি থাকিব লাগে দেহটো ভাল হৈ থাকে মজবুত হৈ থাকে আকৌ যাম মই যিহেতু মোৰ লক্ষ্য আছে এবাৰ নহয় দহবাৰ দিম মই সেয়ে আৰু মোৰ জীৱনৰ এইটোৱে লক্ষ্য মই আচাম পুলিচত যাতে সফল হ'ব পাৰোঁ সেয়াই